এতিয়া নৱজাতক শিশুসকলক আমি সাধাৰণতে বহুত পৰিষ্কাৰ কৰিয়ে ৰাখিব লাগে কাৰণ তেওঁলোকক পততকৈ কিবা এটা বেমাৰে চুব পাৰে আৰু যিখিনি নৃত্য নৈমিত্তিক আপোনাৰ আহিলা ধৰক কাপোৰ কানিৰ পৰা ধৰি সদায় পৰিষ্কাৰকৈ ধুব লাগে ডেটল পানী ব্যৱহাৰ কৰিব লাগে ধুনীয়াকৈ একদম ৰাখিব পাৰিব লাগে আমি কাৰণ তেওঁলোকৰ ধৰক অকণমান কিবা এটা হ'লেই তেওঁলোকৰ পতককৈ হেৰি হয় আৰু গৰম পানী খুৱাব লাগে ধৰক এতিয়া ডাক্টৰৰ ওচৰত নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগে কাৰণ তেওঁলোক বৰ আলসুৱা থাকে সেইটো কাৰণে তেওঁলোকক অকণ বেছি যত্ন ল'ব লগা হয় আমি আৰু মই ভাবোঁ অস্বাস্থ্যকৰ পৰিৱেশ মানে এতিয়া ধৰি ৰেইলৱে' ষ্টেচনৰ কিনাৰত যিবোৰ ধৰক জুপৰি থাকে সেই জুপুৰিবোৰৰ শিশুবোৰ এই কেনেকুৱা লেতেৰা এটা গ একদম গন্ধব্যময় পৰিৱেশত তেওঁলোকে বাস কৰে সেই পৰিৱেশবোৰ চৰকাৰে সেইবোৰ উচ্চেদ কৰিব লাগে আৰু ধুনীয়াকৈ যাতে ৰাখিব পাৰি তেওঁলোকক বেলেগ ব্যৱস্থাও কৰিব লাগে আৰু তেওঁলোকৰ শিশুবোৰৰ বেছি বেমাৰ হয় কাৰণ গোটেই লেতেৰা পেতেৰা তেনেকৈয়ে থাকে তেওঁলোকে কাৰণ যথেষ্ট সুবিধা নাপায় সেইটো বাবে তেওঁলোকৰ অকণ দিগদাৰ হয় ধৰক বেমাৰ আজাৰ বেছি হয় কিন্তু আমাৰ এতিয়া আমি যিবোৰ জেগাত ধৰক আমি বসবাস কৰি আছোঁ আমাৰ এনেকুৱা বহুত পৰিষ্কাৰ আৰু ঘৰৰ কিনাৰে চিনাৰে আপোনাৰ ধৰক এতিয়া পানী জমা হৈ থাকিবলৈ দিব নালাগে যদি সেই পানী জমা হৈ থাকে তাৰ পানীয়ে আপোনাৰ পানীত থকা মহটোৱে যদি গৈ শিশুটোক কামুৰে মেলেৰিয়া ডেংগু ইত্যাদি ধৰণৰ নানান ধৰণৰ বেমাৰ হ'ব পাৰে ধৰক সেইটো কাৰণে আমি সেই পানী য'ত জমা হৈ থাকে সেই যত্নবোৰ যতনবোৰ আমি পেলাব লাগে পানী জমা হৈ থকা জেগাত আমি তেনেকুৱা বস্তু পানী হ'ব পৰা জেগাত হ'বই নেলাগে নিয়মমতে সেইবোৰৰ পৰা আমাৰ ডেংগু চেংগু হয় প্লাছ আপোনাৰ ওচৰে পাঁজৰে যদি হাবি চাবি থাকে হাবিবোৰ আমি কাটিব লাগে ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগে যাতে তাত এতিয়া ধৰক পোক পতংগ বহুত তাত থাকে সেইবোৰ ভিতৰলৈ সোমাই আহিব পাৰে বাচ্চাটোক কেনেবাকৈ কামুৰিব পাৰে সেইটো কাৰণে আমাৰ বহুত তাৰমানে সেইবোৰ ক্ষেত্ৰতো আমি বহুত সজাগ হ'ব লাগে নৱজাতকৰ ক্ষেত্ৰতো আমি সাধাৰণতে ধৰক এতিয়া বহুতেই কষ্ট কৰিব লাগে মাক দেউতাকৰ আলাসৰ লাড়ু কিমান যত্নেৰে ৰাখে তেওঁৰ যদি কিবা এটা হয় মাক দেউতাকৰ বৰ দুখ লাগে সেইটো কাৰণে আমিও নিজে ধৰি লওক এজন পিতৃ মোৰো বেবীটোক মই বহুত কেয়াৰ কৰোঁ বহুত যত্নেৰে ৰাখোঁ ধৰক তেওঁলোকক চাফ চিকুণ সময়মতে কৰি থাকোঁ ভেকচিন সময়মতে দি থাকোঁ তেনেকুৱা ধৰণৰ